ভাৰতীয় শিক্ষা ব্যৱস্থাটো যিমানখিনিলৈকে মই জানোঁ যিমানখিনিলৈকে মই শিক্ষিত তো মোৰ কাৰণেতো এটা বহুত ডাঙৰ মানে বেয়া বুলিয়ে ক'ব পাৰি বেয়া এটা অৱস্থা আৰু যোনটো এতিয়া যোনটো এতিয়া গৈ আছে যোনটো ওৱেট গৈ আছে ভাৰতীয় শিক্ষাটো সেইটো মানে যদি মই মানে বাহিৰৰ বাহিৰৰ দেশৰ যদি শিক্ষা ব্যৱস্থাটোৰ লগত তুলনা কৰোঁ তেনেহ'লে মোৰ পইণ্ট অফ ভিউৰ পৰা বহুত বেছি বেয়া কাৰণ এখন বাহিৰা মানে ক'ব গ'লে আমেৰিকাৰ এখন যদি কলেজত আমি পঢ়িব যাওঁ তো তাত কি হয় মই যদি ভালকৈ বাস্কেটবল খেলোঁ নহ'লেবা মই যদি ভাল ছুইমিং কৰোঁ নহ'লেবা মই যদি ভাল গান গাওঁ তেতিয়াও মই সেই কলেজখনত পঢ়িব পাৰোঁ কিন্তু আমাৰ ভাৰতীয় শিক্ষাৰ মতে আমাৰ মাৰ্ক্সছ নম্বৰ পাৰ্চেণ্টেজ সেইবোৰৰ লগত তুলনা কৰি এখন কলেজত আমি নাম নামাকৰণ কৰিব পাৰোঁ কিন্তু বাহিৰৰ দেশত তেনেকুৱাকৈ তেনেকুৱা একেবাৰে নহয় আৰু যোনটো কাৰণে আমি বাধ্যত পঢ়িবলগীয়া হয় ঠিক আছে কিন্তু বাহিৰত তেনেকুৱা একো নহয় বাহিৰত যদি মই ভাল বাস্কেটবলো খেলোঁ মোক সেই কলেজখনত ভাল ভালৰ ভাল কলেজখনত মোক ল'ব কাৰণ মই বাস্কেটবল টিমটোক ৰিপ্ৰেজেণ্ট কৰিম লগতে পঢ়াটোও কৰা হ'ব আৰু এটা কথা মই ক্লাছ নাইন টেনত এ প্লাছ বি হ'ল স্কুৱেৰ পঢ়িলোঁ কিবা গোটেই ফৰ্মোলাবোৰ পঢ়িলোঁ এতিয়া মোৰ লাইফত সেইবোৰ একো মই ভাবোঁ মই ভাবোঁ নহয় যদি বহুতে ভাবিব এইটো কথা যে এতিয়া এতিয়া যোনটো আমি জীৱন জীয়াই আছোঁ সেই জীৱনটোত এতিয়ালৈকে একো দৰকাৰী হোৱা নাই সেই বস্তুবোৰ বুলি মই ভাবোঁ কাৰণ যদি মই এখন দোকানতো যাওঁ যদি মই কিবা এটা কিনিব যাওঁ আৰু যদি এতিয়া তাত যদি মই কিমান কিনিলোঁ কি নিকিনিলোঁ তাত মই যোগ বিয়োগ কৰিম পূৰণ হৰণ সেইবোৰ কৰিম যদি আমি বস্তুটো দুটাই ভগাই ল'ব বিচাৰিছোঁ তেতিয়া হৰণ কৰিম মানে তেনেকুৱা বস্তুবোৰ হয় কিন্তু তাত এ প্লাছ বি হ'ল স্কোৱেৰ এইবোৰ ফৰ্মোলাৰ কেতিয়াও প্ৰয়োজন নহয় সেইবোৰ বস্তু মানে মানিছোঁ যে আমি সকলোৱে জানিব লাগে কিন্তু জানি লাভ কি হ'ল একো লাভ এটা লাভ তাত মই একো দেখা নাই শিক্ষাত লাভ লোকচান চাব নালাগে গম পাইছোঁ কিন্তু বাহিৰৰ দেশৰ পৰা আমি অলপ অনুপ্ৰাণিতও হ'ব লাগে কিছুমান বস্তুত যোনবোৰ মই অলৰেডি যোনবোৰ মই উল্লেখ কৰিলোঁৱেই আগত যে এখন কলেজত ল'বলৈ আমাক নম্বৰৰে তুলনা কৰা হয় না আমাৰ কি গুণত ভাল এতিয়া যদি মই কওঁ মই গান গাই ভালপাওঁ মই গিটাৰ বজাই ভালপাওঁ তেতিয়া মই আমেৰিকাৰ এখন ভাল এখন কলেজত এডমিশ্বন ল'ব পাৰিম নহ'লেবা মোক নিজেই সন্মুখৰ পৰা মোক মাতিব যে তুমি ইয়াত পঢ়াহি বুলি কিন্তু মই যদি এখন এতিয়া মই যদি এতিয়া ভাল গান গাওঁ বা ভাল গিটাৰ বজাওঁ মই এখন কোনো কলেজত আজি পঢ়িব নোৱাৰোঁ না মই ভাল কটন কলেজত পঢ়িব পাৰিম না মই বি বৰুৱাত পঢ়িব পাৰিম ক'তো মই পঢ়িব নোৱাৰোঁ ভাল ভাল গান গালেই ভাল গিটাৰ বজালেই মোক ইয়াত পঢ়িব নোৱাৰোঁ ইয়াত মই নম্বৰ পাব লাগিব তাকো সীমিত থাকে সীমিত থাকে মানিছোঁ মানে এনেকুৱা হয় নম্বৰ বেচিছতে চব ইয়াত কৰা হয় কিন্তু সেইটো মোৰ মতে ইমান এটা ভাল নহয় কাৰণ আমাৰ যোনটো এতিয়া ক'ব গ'লে যোনটো টেলেণ্ট আমি দেখাব বিচাৰোঁ মানুহক আমি যোনটো টেলেণ্ট লৈ আমি আগবাঢ়িব বিচাৰোঁ জীৱনত সেইবোৰ বস্তু ইয়াত মানে বাধা হিচাপে মই দেখোঁ যোনটো বাধাৰ কাৰণে আজি ক'ব গ'লে অসমত অকল কালচাৰেল ক্ষেত্ৰত মানে বহুত বেছি কম বুলি ভাবোঁ মই আৰু যোনবোৰ ওলাই আহে সেইবোৰে কলেজ দ্ৰপ দিব লাগিব মানে দুটা কৰি থাকিব নোৱাৰে কাৰণ আমাৰ শিক্ষা ব্যৱস্থাটোত ইমান এটা দায়িত্ব দি দিয়া হয় যোনটো দায়িত্বত দায়িত্ৱ আমি পালন কৰিবলৈ গৈ আমাৰ যোনটো হবী যোনটো ড্ৰিম যোনটো আমি ভৱিষ্যতত কৰিব বিচাৰিছোঁ সেইটো আমি কৰিব নোৱাৰা হৈ যাওঁ তো সেইটো কাৰণে আমি এটা নহয় এটা এৰিবলগা হৈ যায় কিন্তু যদি আমি বাহিৰৰ দেশত চাওঁ বিদেশত চাওঁ তেনেকুৱা কোনো ধৰণৰ বাধা নাথাকে তাত আমাৰ যোনটো মন যায় সেইটো ছাবজেক্ট ললোঁ লগতে আমি যোনটো ভাল সেইটো আমি কৰিবলৈ পাৰোঁ লগতে আমাক বাহিৰৰ আমাক এখন প্লেটফৰ্মো দিয়ে মানে বাহিৰত আমাক মানে ভাৰতত কোৱা নাই ভাৰততটো সেইবোৰ কেতিয়াও সম্ভৱ হ'বই নোৱাৰে কেতিয়াও সম্ভৱ নহয় এইবোৰ কাৰণ আমাৰ ভাৰতীয় মানুহবোৰ শিক্ষাত বহুত চোকা হ'লেও বহুত নেৰ' মাইণ্ডেড হয় নেৰ' মাইণ্ডেড মানে ঠেক মগজৰ হয় কাৰণ অকল শিক্ষাতেই চব যে টিকি থাকিম সেইটো নহয় সেইটো বুলি ভাবিলে নহ'ব চব দিশত ভালকৈ যাব লাগিব আমাৰ এতিয়া ৰাষ্ট্ৰীয় খেল কাবাডী হ'লেও হকি হ'লেও মানে কাবাডী হয় হ'লেও আমি সফল হ'ব নোৱাৰোঁ আমাৰ ৰাষ্ট্ৰীয় খেল কাবাডী হ'লেও আমি সেইটোত একদম প্ৰথমত থাকিব লাগিছিল কিন্তু আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ এইটো কাৰণেই কাৰণ সেইবোৰ ক্ষেত্ৰত আমাৰ এতিয়া কলেজ এখনতেই হওক মই যেনিবা এডমিশ্বন লওঁ তাত সেইটো খেলোৱা নাযায় তাতটো এতিয়া কি হয় বাহিৰৰ এখন কলেজত চাওঁ আমি তাত কি হয় ক্লাছ হ'ব তাৰ পাছত তুমি যোনটোত ভাল পাৰফেক্ট যোনটোত ভাল তুমি কৰিব বিচাৰিছা সেইটো তোমাৰ ডেইলি প্ৰেকটিছ হয় কিন্তু আমাৰ ভাৰতত পঢ়াটোত দিব লাগে নাইণ্টি ফাইভ পাৰ্চেণ্ট আৰু ফাইভ পাৰ্চেণ্ট একটিভিটিজবোৰ হয় যিবোৰ বছৰত এবাৰেই হয় বুলি মই ভাবোঁ বছৰত এবাৰেই হ'ব কালচাৰেল উইক কিবা কিবি যিবোৰ একো লাভ দেখা নাই মই মইতো সেইকাৰণে নিজৰ মই এতিয়া ক'ব গ'লে মই এতিয়া নিজৰ ড্ৰিম ফল' কৰি আছোঁ মই নিজৰ এতিয়া পঢ়া দ্ৰপ দিছোঁ কাৰণ দুটা বস্তু কেতিয়াও একেলগে কৰিব নোৱাৰে যদি সেইবোৰ কথা ভাবে কাৰণ এতিয়া ক'ব গ'লেতো ভাৰতৰ চৰকাৰখন এনেকুৱা হৈ আছে যে চব এতিয়া নিজৰ কথাহে চিন্তা কৰে নিজে কেনেকৈ কি কৰিব পাৰি নিজৰ কেনেকৈ ঘৰটো ডাঙৰ কৰিব পাৰি নিজৰ কেনেকৈ ল'ৰা ছোৱালীকেইটাক বাহিৰত পঢ়াও কিন্তু এতিয়া যদি চাবলৈ যাওঁ ভাৰতৰ এম এল এ হওক মিনিষ্টাৰ হওক যিমান হওক চবৰে ল'ৰা ছোৱালী বাহিৰত পঢ়ে কিন্তু আমি যোনখিনি অসমৰ মানুহ যিখিনি ভাৰতীয় মানুহ সেইখিনি আমি নিজৰ ভাৰততে থাকিব লাগিব ভাৰততে পঢ়িব লাগিব তো সেইটো যাতে ভাবে বুলি আমি ভাবোঁ সেইটো কিন্তু মই যিমানখিনি জানোঁ মানে ভাৰতত একো এটা মানে শিক্ষাৰ একো ভাল একো দিশ দেখা নাই তো সেইটোৱে মই ক'ব বিচাৰোঁ